নতুন নতুন ৰিচিপসমূহৰ বিষয়ে মই টি ভি চেনেলবিলাক চায়ে শিকিছোঁ আজৰি সময় মই টি ভি চেনেল চাওঁ যেনে ডি আই ৱাই তাৰপিছতে পাকঘৰ এনেকৈ এনেকৈ কিছুমান চেনেলত তাত ইমান ধুনীয়া ধুনীয়াকৈ দেখুৱায় সেইবিলাকৰ পৰা চাই চাই শিকিছোঁ আৰু চাই চাই মই নিজেও ঘৰত মাজে মাজে বনাওঁ আৰু ঘৰৰ পৰিয়ালেও খাই ভাল পায় কেতিয়াবা বন্ধু বান্ধৱক মাতোঁ তেওঁলোকেও খাই ভাল পায় কিন্তু আমাৰ পৌৰাণিক কিছুমান যিটো পৰম্পৰা আছে যেনেকুৱা খাৰৰ তৰকাৰী ঔ টেঙাৰ জোল মাটি মাহৰ লগত ঔ টেঙা দিয়া এইবিলাক খাই এটা বৰ বেলেগ তৃপ্তি আছে গৰৈ মাছৰ পোৰা এইবিলাকত এটা বৰ নতুনত্ব আছে আমাৰ বাহিৰৰ পৰা আমাৰ আজিকালি নতুন নতুনকৈ হোৱা ধাৰাবিলাকো যিবিলাক নতুনত্বত মানে পৌৰাণিক ডিছ আছামিছ ডিছ বুলি কয় বাহিৰৰ পৰা অহা মানুহবিলাকে খুব তৃপ্তিৰে খায় আৰু খাই বৰ ভাল পায়